মই শেহতীয়াকৈ চোৱা ৱেব চিৰিজৰ ভিতৰত বহু কেইখন ৱেব চিৰিজ চাইছিলোঁ তাৰে ভিতৰত এখন প্ৰভাৱিত কৰা ৱেব চিৰিজ হ'ল মানি হাইচ্ট সেইখন সাধাৰণতে স্পেনিছ লেংগুৱেজৰ হয় আৰু তাৰ আচল নামটো হ'ল লা কাচা দে পাপেল কিন্তু সেইখন ইংলিছলৈ অনুবাদ কৰা হৈছিল আৰু মই সেই ইংৰাজী অনুবাদ অনুবাদ কৰা সেইখন চাইছিলোঁ আৰু সেইখন চাই সেইখন অতি মনোৰঞ্জনধৰ্মী আছিল আৰু তাৰ এটা মানে আগতে নেদেখা এটা অতি সুন্দৰ কাহিনী আৰু এটা ৰোমাঞ্চিত কাহিনী দেখিবলৈ সক্ষম হ'লোঁ আৰু সেই ৱেব চিৰিজটোৰ বহুকেইটা চিজন আছে আৰু সেই গোটেইকেইটা আৰু সেইখনে ইমান এট্ৰেক্ট কৰিলে যে মই গোটেই কেইখন এটাৰ পিছত এটাকৈ চায় গোটেই হেৰিকেইটা অতি সোনকালেই শেষ কৰি পেলালোঁ আৰু তাৰ চিজনবোৰৰ ভিতৰত ক'বলৈ গ'লে কেইটামান চিজন অতি ভাল আছিল আৰু বৰ্তমান এতিয়ালৈকে তিনিটা চিজন ওলাইছে আৰু তাৰ এতিয়া ৰিচেণ্টলি আৰু তাৰ এটা স্পিন অফ চিৰিছ বাৰলিন নামেৰে নেটফ্লিক্সত কেইদিনমানৰ পাছত নতুনকৈ ৰিলিচ হ'ব আৰু বিশেষকৈ মানুহে চিৰিজটোৰ মুখ্য কেৰেক্টাৰজন হ'ল কেৰেক্টাৰজন আছিল প্ৰফেছৰ আৰু সেই প্ৰফেছৰ কেৰেক্টাৰটোৰ দ্বাৰা আৰু তেখেতৰ যিটো শ্ৱাৰ্প মাইণ্ড তেখেতৰ যোনটো ইণ্টেলিজেণ্ট ইণ্টেলিজেঞ্ছি আছিল আৰু সেইটোৰ দ্বাৰা আমি মই সেই ৱেব চিৰিজটো চাই অতিকৈ প্ৰভাৱিত হৈছিলোঁ তেখেতৰ যোনটো ভৱিষ্যতৰ প্লেন বনাই থয় বা এটাৰ পিছত এটা প্লেন এ প্লেন বি তেখেতৰ কিছুমান প্লেন আছিল যেনেকৈ মিছন্স চাইনা বিল মিছন পেৰিছ মিছন ৰুম এনেকুৱা ধৰণৰ কিছুমান প্লেন বনাই থৈছিল আৰু সেই প্লেনবোৰ কি হৈছিল যে প্লেন আমি যেনে ধৰনৰ প্লেন এ বি চি তেনেধৰণৰ বনাওঁ বা এটা যদি সাফল্য অৰ্জন কৰিব নোৱাৰো এটা প্লেনত তেতিয়া আমি কেনেকৈ তাৰ প্লেন বিৰ সহায় লওঁ তেনেকুৱা ধৰণৰ তেখেতে ভৱিষ্যতলৈ যেনেকৈ ভৱিষ্যতৰ প্ৰতি দূৰদৰ্শী হিচাপে তেখেতে তেনেকুৱা ধৰণৰ সেই প্লেনবোৰ যেনেধৰণে বনাই থৈছিল সেইবোৰ দেখি অভিভূত হৈছিলোঁ আৰু তেওঁৰ লগতে বা সেই চিৰিজটোৰ লগতে তাৰ কিছুমান আৰু কিছুমান মুখ্য কেৰেক্টাৰ আছিল যেনেকৈ বাৰ্লিন আছিল বা টকিঅ' আৰু আৰু এটা কথা যে সেই চিৰিজখনৰ যোনবোৰ মুখ্য কেৰেক্টাৰ আছিলে তেওঁলোকৰ নিজৰ নামবোৰ তেওঁলোকে যেতিয়া হাইয়েষ্ট কৰিবলৈ যায় বেংকত কৰিবলৈ যায় তেতিয়া তেওঁলোকে সেই তেওঁলোকৰ নিজৰ নামবোৰ নাৰাখি কিছুমান চিটিৰ নাম লৈ পিনে তেওঁলোকে নিজৰ কামবোৰ কৰিছিল আৰু তাৰ ভিতৰত তেনেকৈ সেইকাৰণে তেনেকুৱা নামবোৰ তেনেধৰণে ৰাখিছিল বাৰ্লিন টকিঅ' তাৰ পিছত হেলচিংকি তেনেকুৱা ধৰণে মস্কো এনেকুৱা ধৰণৰ যোনবোৰ হেৰি আছিল আৰু সেইবোৰ চাই আমি মই ৰিঅ' তাৰ ভিতৰত টকিঅ' কেৰেক্টাৰটো মোৰ ভাল লাগিছিল আৰু বাৰ্লিনৰ কেৰেক্টাৰটো পিছলৈ মোৰ ভাল লগা হ'ল আৰু প্ৰথম চিজনত বাৰ্লিনে এজন ভিলেন হিচাপে দেখুৱা হৈছিল ভিলেন টাইপত দেখুৱা হৈছিল কিন্তু তেখেতৰ তেনেকুৱা ধৰণৰ তেখেতক প্ৰেৰণ কৰিছিল আৰু পিছলৈ গ'ম পোৱা গৈছিল যে এইটো এটা স্পইলাৰৰ হয় যে তেখেতৰ বাৰ্লিন অৰু প্ৰফেছৰ দুইজন ককাই ভাই আছিল গতিকে এনেকুৱা ধৰণৰ কেৰেক্টাৰবোৰ এনেকুৱা ধৰণৰ অতি যোনবোৰ তেনেকুৱা শ্ৱাৰ্প মাইণ্ডেড কেৰেক্টাৰবোৰ দেখুৱাইছিল সেইবোৰৰ দ্বাৰা তেনেকুৱা ভৱিষ্যতলৈ যেনে ধৰণে তেওঁলোকে যোনবোৰ বা ব্লুপ্ৰিন্ট বনায় তেনেকুৱা মিছনবোৰ যোনবোৰৰ ব্লুপ্ৰিন্ট বনায় বা হাইষ্টৰ কাৰণে যোনবোৰ তেখেতলোকে প্লেনিং কৰে সেইবোৰ দেখি অভিভূত হৈছিলোঁ আৰু লগতে তাৰ ৱেব চিৰিজটোত কিছুমান ইমচনো আছিল ইমচনেল কিছুমান হেৰি চিনো আছিল যিবোৰ দেখি আমি তেওঁলোকক এট্ৰেক্ট কৰিব পাৰিছিলোঁ সাধাৰণ এজন অডিয়েঞ্ছ হিচাপে সেই চিৰিজটোৰ কাহিনীটোৰ লগত আমি এট্ৰেক্ট কৰিব পাৰিছিলোঁ গতিকে এই ধৰণৰ এইটো এটা মনোৰঞ্জন দিয়াৰ ধৰণে কিছুমান মেছেজো দিছিল যে কেনে ধৰণে সমাজত বা মানুহৰ মনত এনেকুৱা ধৰণৰ যে মানুহ কেতিয়াবা এনেকুৱা পৰ্যায়লৈ যায়গৈ যে তেওঁলোকে ইমান ডাঙৰ এটা পদক্ষেপ ল'বলৈ বাধ্য হয় বা কিছুমানে যে কেনেকৈ যে কিছুমানে বিপদত পৰি এনেকুৱা ধৰণৰ কাম হাতত লৈছিল আৰু কিছুমানে নিজৰ নিচাৰ কাৰণে যোনটো তেওঁলোকৰ নিচা বা পেচাৰ কাৰণে এনেকুৱা ধৰণৰ কাম হাতত লৈছিল গতিকে সেই কেৰেক্টাৰবোৰ প্ৰতিটো কেৰেক্টাৰৰে কিছুমান নিজা নিজা দিশ আছিল সেইবোৰ চাই অভিভূত হৈছিলোঁ গতিকে মানি হাইষ্টটো এটা অতি ৱৰ্ল্ডৰ ভিতৰত এটা পপুলাৰ চিৰিজ আৰু এইটো চাবলৈ পায় সঁচাকৈ অভিভূত হৈছিলোঁ